মোৰ প্ৰিয় ঋতু হৈছে বসন্ত ঋতু আৰু এই ঋতু ভাল পোৱাৰ বহুতো কাৰণ আছে এই কাৰণবোৰৰ ভিতৰত প্ৰধানকৈ ক'বলৈ গ'লে বসন্ত ঋতুত শীত শীতৰ ঠাণ্ডাৰ পৰা সকাহ অনুভৱ কৰা যায় এই সময়খিনিত তাপমাত্ৰা মজলীয়া হৈ পৰে আৰু ফুলি থকা গছ আৰু ফুলৰ বাবে সকলো ঠাই সেউজীয়া আৰু ৰঙীন দেখা যায় দীঘলীয়া অপেক্ষাৰ পিছত অৱশেষত সময় আহে যেতিয়া আমি পাতল কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰোঁ আৰু অধিক সঘনাই দুৱাৰৰ বাহিৰলৈ যাবলৈ আৰম্ভ কৰোঁ এই সময়খিনিত অসমত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ অনুস্থিত হয় তাৰ ভিতৰত প্ৰধানকৈ হোলী উৎসৱ বহাগ বিহু বাসন্তী উৎসৱ আলি আই লৃগাং আদিৰ কথা ক'ব পাৰি এই অনুস্থানসমূহে অৰ্থাৎ উৎসৱসমূহে অসমক বেছি বিনন্দীয়া কৰি তুলে এই সময়খিনিক গ্ৰীষ্ম কালৰ ৰূপ আৰম্ভ হ'বলৈ ধৰে আৰু লাহে লাহে গৰম অনুভূত হয় আৰু প্ৰকৃতিয়ে তাপমাত্ৰা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে মাত্ৰ স্বাভাৱিক হৈ পৰে যদিও শীতকালৰ দৰে অত্যাধিক ঠাণ্ডাও নহয় গোটেই বসন্তকালত গ্ৰীষ্মকালৰ দৰে অত্যাধিক গৰমো নহয় অৱশ্যে শেষত লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰে নিশাৰ ভাগত এটা খুব ধুনীয়া পৰিবেশ অনুভূত হয় যেতিয়া বসন্ত ঋতুৰ কথা আহে তিনি মাহৰ বাবে এই ঋতু থাকে ফাগুন চ'ত আৰু বহাগ এই তিনিমাহ সময় বসন্ত ঋতুৰ মাজত পৰে ফাগুন মাহৰ শেষৰ ফালৰ পৰা বসন্ত ঋতু আৰম্ভ হৈ বহাগ মাহৰ শেষলৈকে এই ঋতু থাকে এই সময়খিনিত প্ৰকৃতি অতি বিনন্দীয়া হৈ পৰে বিভিন্ন ধৰণৰ অৰ্কিডজাতীয় গছসমূহ ফুলি উঠে আপুনি চৰাইবোৰক বিভিন্ন ধৰণৰ মিঠা মিঠা গান গায় এই ঋতুক আদৰণী জনো জনোৱাও দেখা যায় সেয়েহে এনে অনুভৱ হয় যেন গোটেই প্ৰকৃতিয়ে সেউজীয়া চাদৰ এখনেৰে চৌপাশক ঢাকি ৰাখিছে সকলো উদ্ভিদ আৰু গছ গছনিয়ে সতেজ ফুল আৰু পাত বিকশিত কৰাৰ লগে লগে নতুন জীৱন আৰু নতুন ৰূপ লাভ কৰে লগতে শস্য় পথাৰবোৰৰ কথাটো ক'বই নালাগে গোটেই শস্য় পথাৰবোৰ বিনন্দীয়া হৈ পৰে তেতিয়া আপোনাৰ শস্য় পথাৰ সোণালী হৈ পৰে প্ৰকৃতি সোণালী ৰঙ ৰঙতে দেখা যায় আৰু এই সময়খিনি আচলতে কৃসকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় এই সময়খিনিক কৃষকসকলক সুখী দেখা যায় কিয়নো এই সময়খিনি হৈছে শস্য় চপোৱা সময় ৰবি শস্য় খেতি কৰা কৃষকসকলে এই সময়খিনিতে শস্য় চপাবলৈ ধৰে বসন্তৰ আগমণৰ উপলক্ষ্যে আমি অসমত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধানকৈ আমি ক'ব পাৰোঁ বহাগ বিহু বহাগ বিহুৰ কথাটো সকলোৱে জানে বহাগ বিহু আমাৰ অসমীয়াৰ হিয়াৰ আমঠু বহাগ বিহু অহাৰ লগে লগে অসমীয়াৰ মন দেহ প্ৰাণ সকলো নাচি উঠে আচলতে আমি বহাগ বিহু বুলি ক'লে আৰু প্ৰথম দিনাখনৰ পৰাই উলহ মালহ আৰম্ভ হয় প্ৰথমদিনাখনেই আমি গৰুক গা ধুওৱাই গৰু বিহু উদযাপন কৰোঁ তাৰ পিছদিনা হৈছে মানুহৰ বিহু মানুহৰ বিহু দিনাখনো আমি মানুহে নতুন সাজ পোচাক পিন্ধি জেষ্ঠজনক সন্মান জনাওঁ কনিষ্ঠসকলক মৰম জনাওঁ তেনেকেই আচলতে আমি বহাগ বিহুটো উদযাপন কৰোঁ নাচে বাগে বহাগ বিহুত অসমীয়া আচলতে মতলীয়া হৈ পৰে ঢোলে ডগৰে চাৰিওপাশ ৰজনজনাই উঠে প্ৰকৃতিৰ কথা আৰু ক'ব পাৰি শীতকালৰ দীঘলীয়া নিৰৱতাৰ পিছত যেতিয়া বসন্তকাল আহে বসন্তকালৰ উদ্ভৱ হয় সেই সময়চোৱাত আচলতে আমাৰ মন পাণ প্ৰাণ এনেই সজীৱ হৈ উঠে আমি দেখোঁ যে তাপমাত্ৰা অত্যাধিক স্বাভাৱিক হৈ থকা দেখো দেখোঁ এইটোৱে আচলতে মানুহক সকাহ অনুভৱ কৰায় ইমান গৰমৰ পিছত যেতিয়া বসন্ত ঋতু আহে তেতিয়া খুব এটা ভাল লাগে এইটোত আনকি জীৱ জন্তুবোৰো সক্ৰিয় আৰু সুখী দেখা যায় শীতকালৰ কম স্বাস্থ্যকৰ কম অস্থিৰতাৰ বাবে মানুহে তেওঁলোকৰ কাম আৰম্ভ কৰে সেয়েহে বসন্তৰ এই ঠাণ্ডা বতৰৰ সৈতে মানুহে ভাগৰ নোহোৱাকৈ কাম কৰিবলৈ আৰম্ভ কৰে আপুনি সকলোৱে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এটা ধুনীয়া দিন আৰম্ভ কৰা দেখিব আনকি বহুতৰ খৰধৰ আৰু খৰধৰ কৰাৰ পিছতো তেওঁলোকে আৰাম আৰু সতেজ অনুভৱ কৰিব আচলতে বসন্ত ঋতুৰ বিভিন্ন ধৰণৰ লাভালাভ আছে এই সময়খিনিত তাপমাত্ৰা মজলীয়া আপোনাৰ দিনটোৰ অধিক সময় থাকে মানে আপোনাৰ ধৰি লওঁক ৰাতিপুৱা সূৰ্য্য উদয়ৰ পৰা সূৰ্য্য়াস্তলৈকে বহুতখিনি আমি দীঘলীয়া সময় পাওঁ কাম কৰিবলৈ ফুল ফল সকলোতে থাকে সেই সময়খিনিত আমি যিকোনো ধৰণৰ ফুলৰ বাবে বা ফলৰ বাবে হাহাকাৰ কৰিব নালাগে সতেজ বতাহ থাকে সতেজ আৰু উদ্যমী বতাহ হোৱাৰ বাবে আমাৰ মন প্ৰাণবোৰো সতেজ হৈ থাকে এনেদৰে আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে আমি বসন্ত ঋতুটো ভাল পাব পাৰোঁ